এই টাউন ফালে ওলাইছোঁ

কেতিয়াকে অঁ মইচোন গমেই নাপাওঁ নাই নাই দিয়া হেৰি মোৰ মোবাইলটো বেয়া আছিলে যে এই অলপ স্ক্ৰীণত প্ৰব্লেম হৈছিলে এতিয়া ঠিক হ'ল এতিয়া বৰ্তমান ঘৰতেই এই এপ্লাই কৰা নাই এই পৰীক্ষা দিছোঁ এতিয়া থাৰ্ড থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড দুইটা দিছোঁ কি হয় জানোঁ

চেন্টাৰ মোৰ ডিব্ৰুড়ত আছিল কানৈ কলেজ

সেইটোৱেই খবৰ কৰা নহ'ল নহ'লেতো গম পোৱা লগেই পালোহেঁতেন অঁ চবেই ভাল ভাল তাকে ভাবিছোঁ কি হয় তই গাড়ী চাৰি এৰেঞ্জ কৰ অঁ কি বা মোৰতো লাইচেঞ্চ আছে চলাবহে নাজানোঁ অঁ

অঁ তেনেকে কৰিব লাগিব মানে ইমান এটা মানে নিজে চলাবলে ৰিক্স ল'ব পৰা নাই মানে তাকেই পিকনিক নিচিনাই হ'ব আৰু হে যাম বুলি ভাবিছোঁ নামচাইফালে নামচাই আকৌ অৰুণাচল ক'ত ক

এদিন এদিনত ঘূৰি আহিব পৰা হ'ব নাই

তেনেকে মিলাব লাগিব ৰ বাজেটটো চাই ল'ব লাগিব

নাই তেনেকে থ'লে ভালেই হ'ব বাৰু মানে একদম দহৰ ওপৰত বাজেটত যাব নোৱাৰি মানে দহৰ ওপৰত যাব নোৱাৰি

ঘৰত এতিয়া মা দেউতা চবেই ভালে আছে আৰু হে নাই নাই নাই নাই নাই পতা তাকে পাতিব লাগিব আৰু সময়টো হৈছে হা কচোন

গমেই নাপাওঁ দেখিছোঁ মোবাইল বহুতদিন বেয়া হৈ থাকিলে নহয় এই আজি কেইদিনমান হৈছে হে প্ৰায় তিনিমাহ মানেই মোৰ মোবাইল চলোৱা নাই এনড্ৰইড মোবাইল কীপেড মোবাইল চলাইছিলোঁ কীপেড মোবাইল চলাইছিলোঁ আকৌ একো আপডেট পোৱা নাই এই অনলাইন চনলাইন নাই ফেচবুক ৱাটছএপ এইবোৰ একো চলোৱা নাই ও

তাকে মাছ ধৰিলোঁ দেই আৰু এটা আছে বিহুত ধৰিম এই মাঘ মাঘৰ বিহুতে আগে আগে বেলেগ কাম থাকিলেও তাৰ দুদিনমান আগতে ধৰি এই নাই নকবি আৰু গাহৰি আছে পাঁচটামান আছে পাঁচশমান আছে দানা দানা প্ৰব্লেম হয় আৰু এই টাউনৰ পৰাই আনিব লাগে আজিকালি গাঁৱতো তুঁহগুৰি নাপায়েইচোন এই খেতি ধেৰ থাকিলেও এই চাউল

অঁ অঁ

ঠিক আজিকালি খালী থায়েই নাই কচু চচু কাটিবলে গাঁৱলীয়া আজিকালি

নাই গৈছোঁ সেইফালে গৈ থাকো এই অলপ দূৰ হৈ আৰু এই কচুটো ইমান দূৰৰ পৰা আনিব মন নাযায়

ঠিকে আছে তই বিয়াখন কেতিয়া পাতিবি

সেই কেনে ইমান সোনকালে নাপাতিবি অলপ ফচি থাকিবি অলপ ঘূৰি ল এনজয় কৰি ল অঁ সেইটোও হয় বাৰু ও

নাই সেইটো হয় বাৰু

ত' নতুন বছৰত কি আছে

নাই আজিকালি কিবা কৰিবই লাগিব ক'বাত মানে এংগেজ হৈয়ে থাকিব লাগিব

সেইটো মই ডিব্ৰুগড়তহে লৈছিলোঁ অকল বাণীপুৰত ফিজটো মানে এইটো এন জি অ' এটাই লৈছিলে কি এন জি অ' আছিলে জানোঁ এই এইটো হেৰি আকৌ চাহ পৰিষদ বুলি কয় যে সে সেইটো এন জি অৰ ফালৰ পৰা লৈছে ও ইমান ইমান এটা হেৰি এইবোৰ মানে যিটো মই দেখিলোঁ কষ্টটো তেনেকে নকৰিলেও হ'ব মানে এই জেনেৰেল আমি যেনেকে হাঁহ কুকুৰা পুহো তেনেকে আছে তাত ধৰিলে মানে আকৌ নতুনকে

তাকে তইতো গাড়ীখনো ল'লি হেৰি কৰ ৰেডী কৰ মই আছোঁ

মইতো মিলাইছোঁ আৰু খালি সময় মিলিলে আৰু লগত গ'লে ভাল লাগিব আৰু

হেৰি কৰা যাওক নহ'লে অঁ মই মই মই ওলাই থাকিম তই নিবলে আহিবি ঠিক ঠিক আছে অঁ হ'ব হেল্ল' অঁ ক ঠিক আছে সেই ঠিক ঠিক আছে অঁ